আমাৰ স্থানীয় ভাষা অসমীয়াত ইতিমধ্যে বহুত কেইটা ইউটিউব চেনেল মুকলি হৈছে তাৰ মাজৰ আটাইতকৈ জনপ্ৰিয় ইউটিউব চেনেলটো হৈছে দিম্পু বৰুৱাৰ ইউটিউব চেনেল সেইটো বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত বিশেষভাৱে ভাল লাগে চাই আৰু অন্যান্য ভাষাতো তেনেকুৱাকৈ ম মনোৰঞ্জনৰ অনুষ্ঠান আছে যেনেকৈ ৰন্ধন প্ৰকৰণ বা বিবিধ শিল্প বা ছবি অংকন কৰাৰ বিভিন্ন কৌশলৰ ওপৰত কৰা অনুষ্ঠান বা যিকোনো কমেডি ভিডিঅ'ৰ ওপৰত তদুপৰি শিক্ষাৰ ক্ষেত্ৰতো কিছুমান ইউটিউব চেনেল আছে বিশেষকৈ সচৰাচৰ সেইধৰণৰ ইউটিউব চেনেল বা দূৰদৰ্শনত সম্প্ৰচাৰিত অনুষ্ঠানবোৰ চোৱা হয়